আমাৰ জেগা বিশেষে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আমি প্ৰথমতেই আমি নিৰ্ধাৰণ কৰিবলৈ কোন কোন ঠাইলৈ আমি ভ্ৰমণ কৰিবলৈ যাম সেইটো সেই জেগাকণৰ ওপৰত আচলতে ঋতুটো নিৰ্ভৰ কৰে জেগা বিশেষে ঋতুৰ ওপৰত নিৰ্ভৰ কৰি জেগা বিশেষে আপোনাৰ তাৰ সৌন্দৰ্যতাটো নিৰ্ভৰ কৰে আৰু ঋতু বিশেষে জেগাবোৰৰ সৌন্দৰ্যতা বেলেগ বেলেগ হ'ব পাৰে সৰ্বসাধাৰণতে উত্তৰ পূৰ্ব ভাৰতত বিশেষকৈ আপোনাৰ উত্তৰ পূৰ্বাঞ্চলত শৰৎ কালত আপোনাৰ বিশেষ যিসমূহ স্থান থাকে সেইসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মহনীয় হৈ পৰে আৰু মোৰ দৃষ্টিত উক্ত অঞ্চলসমূহ যদি আমি ভ্ৰমণ কৰাৰ কথা ভাবিব পাৰোঁ তেতিয়াহ'লে শৰৎ ঋতুৰ ক্ষেত্ৰতে আমি প্ৰাধান্য দিব লাগিব আৰু সেইটো ঋতুতে উক্ত অঞ্চলসমূহ ভ্ৰমণৰ কথা আমি ভাবিব পাৰোঁ